হেল্ল' ঐয়ে কি কৰিছ অঁ হেৰি কাইলৈ তই আজৰি আছ নি বাৰু অঁ হেৰি এই চিনেমা চাব যাওঁ বুলি ভাবিছোঁ যাবি নি এই মৰাণত ত' বৰ ভাল নহয় বুলি শুনিছোঁ মানে বহা মেলাবোৰ এই ডিব্ৰুগড় ফালে যাম বুলি ভাবিছোঁ অঁ হেৰি এইটো চিনেমা আঢ়ৈটা বজাৰ পৰা আছে তোৰ এখন হেৰি অসমীয়া চিনেমা নতুনকৈ এখন ওলাইছে অঁ সেইখনে চাগে নামটো মই পাহৰি গৈছোঁ পটককৈ অঁ অঁ মই সেই টিকেটকিটা হেৰি বুক কৰি দিম বাৰু অঁ তই পইচাটো পঠিয়াই দিবি মোলৈ এই বাইকতে যাম যদি বৰষুণ দিয়ে গাড়ীলৈ যাম আৰু অঁ অঁ বাৰু হ'ব দে অঁ অঁ বাই